হয় অকলে থাকিলে মই গীত গাই ভালপাওঁ কাৰণ গীতে আমাক আনন্দ প্ৰদান কৰে গানে আমাক আনন্দ প্ৰদান কৰে আৰু যেতিয়া মোৰ মনটো বেয়া লাগে তেতিয়া মই গুণগুণাই থাকোঁ গুণগুণাই ভালপাওঁ যে যিয়ে মোক মনত আনন্দ প্ৰদান কৰে আৰু মনৰ যিবিলাক অস্থিৰতা আৰু মনৰ যিবিলাক চিন্তা ভাৱনা সেইসমূহৰপৰা মুক্ত কৰিবলৈৰ কৰিবৰ বাবে মোক এই গীতে সহায় কৰে গীত শুনিও ভালপাওঁ লগতে মই গায়ো ভালপাওঁ সেয়েহে মই এই ক্ষেত্ৰত গীতে মোক বহুতখিনি সহায় কৰিছে গানে মোক বহুতখিনি সহায় কৰিছে মানসিক অশান্তিক দূৰ কৰাৰ ক্ষেত্ৰতে মানসিক অৱসাত দূৰ কৰাৰ ক্ষেত্ৰতে হওক বা মানসিক আনন্দ লাভ বা মানসিক তৃপ্তি লাভৰ ক্ষেত্ৰতে হওক বহুতখিনি সহায় কৰিছে বুলি ক'ব পাৰি সেয়েহে মই ভালপাওঁ গান মই বহুত ভালপাওঁ